লেখন প্ৰক্ৰিয়াত মই প্ৰথমতে মোৰ ঘৰখনৰপৰা প্ৰেৰণা পাওঁ মোৰ পৰিবাৰে প্ৰেৰণা যোগায় লগতে মোৰ বন্ধু বান্ধৱসকলেও প্ৰেৰণা যোগায় সমাজৰ কিছু ব্য়ক্তিসকলে জনোৱা মনৰ ওপৰৰপৰাও মই লিখাৰ ক্ষেত্ৰত প্ৰেৰণা পাওঁ কিবা এটা লিখিবলৈ হ'লে আৰু জানিবলৈ হ'লে মানে প্ৰথমতে এই এইসকল যিসকল সমাজত আপোনাৰ অন্য়ান্য় সাহিত্য়িক হিচাপে প্ৰতিষ্ঠিত হৈছে তেখেতসকলৰ লিখনিবিলাক পঢ়িলেও সমাজত প্ৰচলিত আলোচনীবিলাকত বিভিন্নধৰণৰ লিখনি প্ৰকাশ পায় বিভিন্ন সাহিত্য়িক লিখকৰ প্ৰবন্ধফাকি প্ৰকাশ পায় সেইখিনি অধ্য়য়ন কৰিলেও কিছু প্ৰেৰণা পোৱা যায় আৰু প্ৰেৰণা পোৱাৰ পিছত যিখিনি বিষয়ৰ ওপৰত লিখিবলৈ আগবঢ়া যাব আগবাঢ়িবলৈ যাওতে প্ৰথমতে বিষয়বস্তুটোৰ ওপৰত জ্ঞান লাগিব এটা ভাল পৰিৱেশৰ দৰকাৰ আছে এটা ভাল মন লাগিব আৰু লগে লগে তাৰ অভিজ্ঞতাও লাগিব গতিকে এইখিনি অভিজ্ঞতাৰ মাজতে সাহিত্য়ৰ কিছু জ্ঞানৰ প্ৰয়োজন আছে ভাষা কথাও জানিব লাগিব গতিকে ভাষা বাক্য়ৰ গাঁথনি সম্পৰ্কতো কথা আছে গতিকে সেইখিনি উপস্থাপন কৰিবলৈ হ'লে সুন্দৰকৈ বাক্য়ৰ গাঁথনি প্ৰক্ৰিয়াটো জানিব লাগিব গতিকে সেইখিনি জ্ঞানৰ মাজেৰে লিখিবৰ বাবে আগবাঢ়ি বা সমাজত সাহিত্য়িক ৰূপত প্ৰতিষ্ঠা কৰি দেখুৱাবলৈ হ'লে সেইখিনি জ্ঞান যথেষ্ট দৰকাৰ আছে সমল বিভিন্ন ক্ষেত্ৰৰপৰা পোৱা যায় যেনে আমি কিছুমান সমল ঐতিহাসিক ক্ষেত্ৰৰপৰা ল'ব পাৰোঁ এই ক্ষেত্ৰত অধ্য়য়নটো প্ৰয়োজন আছে গতিকে ক্ষেত্ৰ অধ্য়য়ন নকৰাকৈ আমি এটা বিষয়বস্তু উপস্থাপন কৰিব নোৱাৰোঁ সমাজ এখনৰ সংস্কৃতি কিবা ৰূপ এটা প্ৰকাশ কৰিব হ'লে হ'লেও বা সাহিত্য়িক ৰূপত প্ৰকাশ পাবলৈ গ্ৰন্থ প্ৰবন্ধ আকাৰত লিখিবলৈ হ'লেও সেই সমাজখনৰ সাংস্কৃতি ৰূপটোৰ বিষয়ে ভালকৈ জানি ল'ব লাগিব গতিকে এইখিনি অধ্য়য়নৰো প্ৰয়োজন আছে গতিকে আমি কিবা এটা প্ৰকাশ কৰিবলৈ হ'লে সেই বিষয়টোৰ ওপৰত যথেষ্ট অধ্য়য়ন আৰু জ্ঞানৰ প্ৰয়োজন হ'ব আমাক এটা শুদ্ধ বা সুস্থ পৰিৱেশৰো প্ৰয়োজন আছে গতিকে আমি অধ্য়য়ন নকৰাকৈ কিছু কথা নজনাকৈ বা তথ্য়ভিত্তিক কিছুমান সমল আমি গোটাই ল'ব লাগিব আৰু সেই সমলবিলাক তথ্য়ভিত্তিক হ'লে বেছি ভাল হয় আৰু তথ্য়বিলাক কেতিয়াবা যুগুতাব নোৱাৰিলেও তেনেধৰণেও আমি কিছু প্ৰবন্ধ সামাজিক ৰূপত প্ৰকাশ কৰিবলৈ আগবাঢ়ি গ'লেও বিশেষ অসুবিধা নহয় তথ্য়খিনিহে নাথিকিব কিন্তু সাংস্কৃতিক ৰূপটো প্ৰকাশ কৰিবলৈ যোৱাৰ লগে লগে বা সমাজখনৰ বিশেষ কিবা এটা লিখি উলিয়াবলৈ হ'লে তেনেধৰণৰ অভিজ্ঞতা আৰু অধ্য়য়ন এই জ্ঞান এই গোটেইখিনি কথা প্ৰয়োজন আছে